অ' এই মোক কিতাপ দুখন মান লাগিছিলে আছ পামনে বাৰু এই গাঁৱত লাইব্ৰেৰী এটা খোলাম বুলি ভাবিছিলোঁ এই অ' এই কিতাপকেইখনমান লাগিছিলে ভাল কিতাপ

অ' অ' মই এই ল'ৰা ছোৱালীবিলাকে যিবিলাক ভাল পায় মানে যিবিলাক আজিকালি পঢ়িলে মানে হেৰি হয় সেইবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাক অ' অঁ সাধু কিতাপো মই অঁ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান কিছুমান হেৰিও আনিম এই সাধু কিতাপো আনিম

মই বাজেট বাজেট মই বিছ অঁ সিমানেই তিনি তিনি হাজাৰমানৰ ওচৰা উচৰিয়ে কৰিম বুলি ভাবিছোঁ

হ'ব বাৰু অঁ

তিনি হাজাৰ ভিতৰতে হ'ব ন মই নিজে হ'লেও যাম মই নিজেই যাম এইজনৰ অঁ নিজেই যাম বাৰু

অঁ হ'ব বাৰু অঁ যাম